মই চিট কাপোৰ কিনি আনি বিচনা চাদৰ গাৰু ৱাৰ ফেব্ৰিক কৰি চিল ফ্ৰিল লগাই চিলাই কৰি উলিয়াই দিওঁ আৰু ল'ৰা ছোৱালীৰো ফ্ৰক চিলাই কৰি দিওঁ চিট কাপোৰ আনি তাৰপাছত মেখেলা চাদৰত প্ৰিণ্ট কৰা পটি লগোৱা প ফলছ লগোৱা বোৱা কাপোৰতো সেনেকুৱাকৈ ফলছ লগাই ফুল তুলি ডিজাইন কৰি উলিয়াই দিওঁ আৰু ল'ৰাৰো কিছুমান কুৰ্তা বা হেৰি হাফ পেণ্ট শ্বাৰ্ট যি বনাই দি বনাই দিব পাৰোঁ আৰু সেই সেই সেইবিলাকে উলিয়াই দিওঁ আৰু হেৰি ছোৱালীৰ কাৰণে কুৰ টপ স্কাৰ্ট এই এইবিলাক উলিয়াই দিওঁ তাৰপিছত আৰু এই টেবুল ক্লঠ এই গাৰুৱাৰ এইবিলাকতো ফুল তুলি উলিয়াই দিওঁ তাৰপাছত আৰু ফেব্ৰিক কৰা হয় আৰু প্ৰিণ্ট কৰা এমব্ৰইডাৰী কৰা এইবিলাক উলিয়াই দি মই দুই পইচা লৈ আছোঁ আৰু এনেকুৱা কৰি